হেল্ল' হেল্ল' অঁ কি খবৰ তোমাৰ অঁ ভালেই আছা অঁ অঁ আছো দিয়া ভালে স্কুলত শুনিছা স্কুলত হীৰক জয়ন্তী হ'ব অঁ আহিবা ন তুমি অঁ হাঁ প্ৰগ্ৰেমবিলাক কিবা কিবি আছে অলপ গায়ক চায়কৰো মাতছে বোলে ভালেই হ'ব আমাকতো কিবা কিবি নামো দিয়া দিয়া আছে ধৰা এই ক'ৰাচ গাবাত হওক নাচাত হওক এনেহেনকে অঁ তোমাৰো নামটো আছেতো মই তোমাক দেখিয়ে ফোন কৰিলোঁ তুমি আহিবানে নাহা অঁ অঁ অঁ এতিয়া আৰু তুমি ঘৰতে আছা হা অঁ অঁ কিমান দিন আগতে স্কুল এৰা আৰু লগ পাম অঁ অঁ অঁ অঁ অঁ অঁ ভাল এটা পৰিৱেশ আৰু হা মই ৰাতিপুৱাই যাম ধৰা নটামান বজাত পাৱাকে যাম আৰু তুমি তোমাৰ পৰা স্কুলখন ওচৰে হয় অঁ তুমি কেইটামানত আহিবা অঁ অঁ তুমিতো প্ৰগ্ৰেমবিলাকো কৰবা ন

অঁ অঁ অঁ অঁ আলোচনীও আলোচনী তুমি কিবা দিছিলা নেকি ধৰা কবিতা বা এনেকে কিবা লিখনী অঁ মই এনেই তাৰ মানে লিখনি দিছিলোঁ কিবা শিক্ষাৰ ওপৰত এইটো আলোচনীখন উদ্বোধনী হোৱাৰ পিছত আমি পাম দিয়া চবৰে কোনে কি কি দিছে

এনেতো বেলেগ প্ৰগ্ৰামবিলাকৰো ড্ৰেছবিলাক ধৰি দিছে ন অঁ ত চাদৰ মেখলাই কিন্তু সবৰে একে একে এনেকে মিলাই দিছে আৰু অঁ অঁ অঁ অঁ গোটেকে নিমন্ত্ৰণ দিছে ঘৰে ঘৰে যাই নিমন্ত্ৰণ দিছে আৰু দূৰত থকাবিলাকো ধৰাক ফোন কৰি দিছে

অঁ অঁ ড'নেশ্যনো অঁ নিজৰ সামৰ্থ্য অনুযায়ী খুজছে আৰু তাৰপিছত মই অলপ দিছোঁ যিখিনি পাৰোঁ অঁ অঁ অঁ অঁ অঁ অঁ আৰু আমাৰ এই অঁ আমাৰেই ভাল লাগব আৰু তেওঁলোকেও ভাল পাই যাব আমি যদি ভালকে শুশ্ৰূষা কৰিব পাৰোঁ তোমাৰতো পঢ়া শেষ হৈছে এতিয়া ন মানে কলেজটো শেষ তোমাৰ অঁ এতিয়া কিবা কৰি আছা নেকি অঁ অঁ অঁ অঁ অঁ তুমি আহিলেও ধৰা লৈ এনেকে আহিব লাগব' প্ৰগ্ৰেম অঁ প্ৰগ্ৰেমটো ভালেকেইদিন হ'ব তোমাৰ চাৰিদিন অঁ অঁ অঁ অ অঁ সেইটো হয় দিয়া অঁ অঁ আহিলি স্কুলত আহিলে লগ পাম দিয়া ন অঁ অঁ তুমি ফোন কৰবা মোক আহিলে অঁ অঁ অঁ অঁ অঁ অঁ আছে অঁ অঁ অঁ অঁ অঁ অঁ আৰু মুখবিলাকো চবৰে সলনি হৈছে নহয় বেলেগ বেলেগ এতিয়া দেখাত অঁ ঠিক আছে হ'ব দিয়া অঁ আইলে লগ পাম দিয়া অঁ ঠিক আছে অঁ